অঁ দাদা আপুনি কেব খন যে বুক কৰিছিলোঁ এতিয়ালৈকে পোৱাহি নাই যে ক'ৰ পালেহি বাৰু মই মানে ৰৈ আছোঁ আকৌ ইমান দেৰী অহা নাই মই বাট চাই আছোঁ এতিয়ালৈকে পোৱাহি নাই আকৌ ক'ৰ পালেহি জনাবচোন অঁ মই মানে ইয়াতে ৰৈ আছোঁ আপুনি আহক সোনকালে